হেল্ল' অ' বাইদেউ মই এই শাক পাচলিৰ কাৰণে মানে গাড়ী এখন আপোনাৰ তালৈ পঠিয়াই দিছো আপুনি কি কি পাচলি আছে সেইখিনি আপুনি গাড়ীখনত মানে তোলা নমা কাৰণে চায় ল'ব আপুনি যদি মানুহ চানুহ থৈছে সেইখিনি লগ লাগি পেলাই পাচলিখিনি আৰু গাড়ীত উঠাব আৰু কিবা যদি অসুবিধা চসুবিধা হয় মোক জনাব

অ' কৰিলে

অ' মই সেইখিনি কৰি দিছো মানে ডাইভাৰজন ডাইভাৰজনক মই কৈ পঠিয়াইছো আপোনালোকে মানে সেয়ে ৰাস্তাত যাওতে আউ ৰাস্তাটো বহু দূৰ নহয় জানো তেওঁলোকৰ ভোক চোক লাগিব সেইটো কাৰণে মানে মই হোটেল আছে ধাবা চাবা যি পাই আৰু তাতে মানে ভাত খাই ৰুটী খাই যি খাই খাবৰ কাৰণে মানে কৈ পঠিয়াইছোঁ তেওঁকো খাবলৈ কৈছোঁ আৰু যোগা লগত যিখিনি যোগালী থাকে তেওঁলোককো খাবলে কৈছো একো অসুবিধা নাপাই বাইদেউ আপুনি চিন্তা কৰিব নালাগে

অ' অ সেইখিনি বাৰু মই কৰা কৰা সুবিধা আছে বাৰু কৰি দিম বাৰু আপুনি চিন্তা কৰিব নালাগে আৰু এটা কথা সুধিব' বিচাৰিছো সুধিব আপোনাক আৰু এটা কথা সুধিব বিচাৰিছো এই পা শাক পাচলি মানে পাচলি চাচলি কি কি দিছে বাৰু

অ অ অ' দিছে ন' অ' অ' ঠিকে আছে অ' ঠিক আছে বাৰু দিয়ক অ' অ'

ঠিক আছে বাৰু দিয়ক এতিয়া এতিয়া ৰাখো বাৰু পিছত কিবা প্ৰব্লেম হ'লে আপোনালৈ ঠিক আছে বাৰু দিয়ক ধন্যবাদ